প্ৰাৰ্থনা বুলি ক'লে আমি ঘৰত সন্ধিয়া মা বা আৰু মই প্ৰাৰ্থনা কৰোঁ আৰু যদি কেতিয়াবা কিবা কাৰণত মা বা ঘৰত নাথাকে তেতিয়া মই অকলে প্ৰাৰ্থনা কৰিবলগীয়া হয় তেনে সময়ত মই অকলে প্ৰাৰ্থনা কৰিলে এটা সহজ প্ৰাৰ্থনা কৰোঁ নহ'লে আৰু ৰাজহুৱাভাৱে প্ৰাৰ্থনা কৰা বুলি ক'লে ৰাজহুৱাভাৱে আচলতে স্কুলতে প্ৰাৰ্থনা কৰা হয় স্কুলত প্ৰাৰ্থনা কৰা সময়ত আমি ৰাজহুৱাভাৱে প্ৰাৰ্থনা কৰিছিলোঁ আৰু ৰাজহুৱাভাৱে প্ৰাৰ্থনা কৰিও বহুত ভাল লাগে অকলে কৰাতকৈ আচলতে ৰাজহুৱাভাৱে প্ৰাৰ্থনা কৰিয়েই বেছি ভাল লাগে কাৰণ অকলে কৰা যিকোনো কামতকৈ ৰাজহুৱাভাৱে কৰাৰ বেছি আমেজ আছে সেইবাবে ৰাজহুৱাভাৱে প্ৰাৰ্থনা কৰি বেছি ভাল লাগে